হেল্ল' অঁ মই আপোনাক মই নিকুঞ্জ শইকীয়াই কৈছোঁ অ এই মই আপোনাক লগ পাব লাগিছিলে এই গাখীৰ লাগিছিলে অলপ অঁ হেৰি নহয় এই গাখীৰ মোৰ পৰহিলে দেউতাৰ শ্ৰাদ্ধ আছে শ্ৰাদ্ধ কাৰণেও গাখীৰ লাগিছিলে দৈ গাখীৰো লাগিছিলে এমোনমান তাৰপৰা এঞা গাখীৰো লাগিছিলে লাগিছিলে এঞা গাখীৰৰ পায়স অকনো বনাওঁ আৰু চাহৰ কাৰণেও লাগে এঞা গাখীৰ আঠলিটাৰমান লাগিব পায়সো বনাম আৰু চাহৰ কাৰণেও লাগে যে অঁ দিম দিম এডভান্স কেলেই নিদিব এডভান্সটো দিলেহে আকৌ গাখীৰটো ৰখাব পাৰিব এতিয়া সেই দামটো কথা ক'ব নেকি অঁ মই এডভান্স এটা অ এডভান্সটো এই নাপাওঁ নাপাওঁ অঁ তেতিয়াহে আকৌ আপুনি নহয় তেতিয়াহে আকৌ আপুনি গাখীৰটো ৰখাব পাৰিব এডভান্স এটা দি থম বাৰু মই দি থলে আৰু পাই যায় গাখীৰটো আমাৰ ঘৰত দিবহি নেকি বাৰু হ'ব এক্সট্ৰা দাম এক্সট্ৰা দামেই দিম মই ঘৰত দিলে মানে চিন্তাটো তেতিয়া কমিব অঁ অঁ অঁ অঁ অঁ হ'ব